হেল্ল' ডিব্ৰু ট্ৰেভেল এজেঞ্চি হয়নে হয় মই আপোনাৰ ডিব্ৰুগড়পৰাই কৈছোঁ আমোলাপতিৰপৰা কৈছিলোঁ হয় মই মানে আপোনাৰ এটা ট্ৰিপ মানে প্লেন কৰিছোঁ আপোনাৰ ফেব্ৰুৱাৰীৰ সোতৰ তাৰিখে গতিকে তাৰ বাবে আপোনালোকৰ এজেঞ্চিৰপৰা মোক মানে এখন গাড়ী দৰকাৰ হৈছিলে হয় মানে আপোনাৰ আচলতে মই আগতে এখন গাড়ী লৈছিলোঁ আপোনালোকৰ এজেঞ্চিৰপৰাই লৈছিলোঁ আপোনাৰ এখন আছিলে হ'ণ্ডাই ভেনু গাড়ীখন আছিলে গতিকে মোৰ মানে আচলতে সেই গাড়ীখনত মানে ভাল লাগিল আচলতে বহুত কম্ফৰ্টেবল পাইছিলোঁ গতিকে নেক্সটো মই সোতৰ তাৰিখে যিটো ট্ৰিপৰ কথা আপোনাক কৈছোঁ তাৰ বাবে মই সেইখন গাড়ী পাম নেকি বাৰু হয় সেইখন আপোনাৰ আপোনালোকৰ এজেঞ্চিৰপৰাই লৈছিলোঁ হয় অঁ মানে গাড়ীখন আচলতে বহুত বেছি কম্ফৰ্টেবল পালোঁ অঁ মানে আমাৰ যিহেতু বাট্চাও আছে শিশুও আছে তেওঁলোকৰ কাৰণেও বহুত বেছিয়ে ভাল পালোঁ বহুত আৰামদায়ক আছিল মানে এটা দীঘলীয়া যাত্ৰাৰ বাবে ভাল লাগিল হয় সেইবাবে আপোনালোকৰ গাড়ীখন মই বিচাৰিছোঁ পাম নেকি বাৰু সেই একেখন গাড়ীকে হয় মোক মানে আপোনাৰ ফেব্ৰুৱাৰীৰ সোতৰ তাৰিখে দৰকাৰ হৈছিল অঁ ঠিক আছে হয় আপোনাৰ এড্ৰেছটো মই কৈ দিম বাৰু ঠিক আছে বাকী বাজেটতো কিমান হ'ব বাৰু জনাব পাৰিব নেকি মোৰ আপোনাৰ ডিব্ৰুগড়ৰপৰা শিৱসাগৰ যাব লাগিছিলে আচলতে মানে মই এই এজেঞ্চিটোৰপৰাই প্ৰায়ে মানে মোৰ বুক কৰি কৰি থকা হয় য'ত ত'ত গ'লেই তাৰমানে ইয়াৰপৰা গাড়ী মই ইয়াৰপৰা বহুত বাৰ লৈছোঁ গতিকে তাৰ তাৰ বাবে কিবা ডিচকাউণ্ট বা ৰেহাই পাম নেকি আপোনালোকৰ ফালৰপৰা যদি মই এনেকৈ আকৌ এবাৰ লওঁ কিবা এটা ডিচকাউণ্ট হয় হয় ঠিক আছে ঠিক আছে মই সেইটো বাজেটতেই মিলাই মিলাই ল'ব বাৰু ঠিক আছে হ'ব অ'কে তেতিয়াহ'লে নেক্সট মোৰ আপোনাৰ ফেব্ৰুৱাৰীৰ সোতৰ তাৰিখে আছিলে ঠিক আছে হ'ব অ'কে আপুনি গাড়ীখন খালী ৰাতিপুৱা নটা বজাত পোৱাকৈ নটা বজাত পোৱাকৈ লাগিছিলে খুব বেছি আপোনাৰ আঠটা গধূলি আঠটা নটালৈকে ঠিক আছে দিয়ক আপুনি খালী সোতৰ তাৰিখে গাড়ীখন পঠাই দিব নটা বজাত পোৱাকৈ ঠিক আছে